আমাৰ সম্প্ৰদায় হ'ল তিৱা তিৱা মানে কি আমাৰ একেলগে আমি গোটেই তিৱা মানুহসোপা আমাৰ মানে যিমান আছে গোটেইখন আমি লগ খাওঁ আমাৰ মৰিগাঁৱত এখন বিৰাট ডাঙৰ মেলা হয় জোনবিল মেলা এই জোনবিল মেলাত সকলো পাহাৰ ভৈয়ামৰ সকলো মানুহ আহে আদান প্ৰদান বস্তুৰ বিনিময় প্ৰথা কৰে তাৰ পৰা পাহাৰবোৰত নগা নাগিনীবিলাক আহি পেলাই ধুনীয়াকৈ আমাক বস্তু দিয়ে আমি আমাৰ ইয়াৰ পৰা চাউল পিঠা পিঠা একদম ধুনীয়াকৈ বনাই আদান প্ৰদান কৰোঁ সেইটো মানে আমি সকলো তিৱা মানুহবিলাক মানে আমি লগ খাওঁ তাত তাত মানে বিভিন্ন ধৰণৰ মানুহ আহে মানে সকলো আমাৰ তিৱা যিমান আছে মানে পাহাৰ ভৈয়ামৰ সকলোবিলাক আহে আমি তাতে লগ খাওঁ আমাৰ সেইদিনা বিহু তিৱা গোভা ৰজা আছেগৈ তাত তাত আমাৰ সাতদিনীয়া অনুষ্ঠান হয় মানে সকলো ভাল লাগে মানে সকলো বহুত মানুহ আহে তাত আমাক চব বস্তুৱে পায় আমাৰ প্ৰিয় তাত গাহৰি আৰু মদটো থাকেই আমাৰ তিৱা সম্প্ৰদায় মানুহ ৰজা ঘৰত ৰজা ঘৰততো আৰু একদম ক'বই নালাগে সেইদিনা বিহু হৈ থাকে আৰু তিৱা গোভা ৰজাৰ ঘৰত আৰু মানে এনেকৈ পুৰা একদম মানুহবিলাকে একদম পুৰা মদ পানী খাই একদম পুৰা ধুনীয়া ফূৰ্তি ফাৰ্তা কৰি থাকে সেইটো অনুষ্ঠানটো মানে ভাল লাগে এটা কাৰণে আমাৰ তিৱা সম্প্ৰদায় সম্প্ৰদায়ৰ মানুহ বিলাক একগোট হৈ গোটেইখন ধুনীয়াকৈ আলোচনা কৰে আলোচনা কৰে আলোচনাত যিটো হয় ৰজা নেক্সট বাৰ য'ত হ'ব নেক্সটবাৰ তাতেই হয় ৰজাঘৰ সদায় ৰজাই হৈ থাকে মানে তিৱা আমাৰ সেইটো মানে কি সেইটো মানে পৰম্পৰা তাত আমি সকলো মানুহ লগ খাওঁ আৰু এটা আমাৰ এটা আছে আৰু এটা আছে মানে তিৱা অট'নমাছ কাউন্সিলৰ আমাৰ তিৱা মানে যিমান সোপা আছে মানে হি হিলছৰ আমি মানে কি গোটেই সোপা লগ খাই তাত এটা আমাৰ মানে তিৱা মানে আমাৰ হেৰি পাতোঁ আমাৰ তিৱা মানুহসোপা লগ খাই আমি মানে বিহু পাতোঁ তিৱা তাতো মানে কি সেয়াই তিৱা মানুহ আমি সকলোৱে জানে গাহৰি মদ এইবিলাক খাওঁ অনুষ্ঠানটোত আমাৰ মানে ধুনীয়া চব মানুহ আহিব পাৰে আমাৰ মানুহবোৰে অনুষ্ঠানটো ভালো পায় আমাৰ এতিয়া তিৱা গীতটো কিমান ভাল হৈছিল অনুষ্ঠানটো আমাৰ আমাৰ সম্প্ৰদায়ৰ মানুহসোপা মানে বহুত ভাল মৰমীয়াল কাকো কোনো একো ডাঙৰ কথা নকয় সেই বিহুকেইদিন মানে ধুনীয়াকে মানুহ চলি থাকিব পাৰে পুৰা একদম ভাল লাগে এটা কাকো বেয়া কথা একো নকয় খালি খাব লাগে বছ সেইটোৱেই আৰু সেই সেইদিনা বিশেষকৈ মানে কি জোনবিলা মেলাটো হ'ল আমাৰ মানে কি পৰম্পৰা যিবিলাক আগৰে পৰা হৈ আছে সেই জোনবিল মেলা বুলি ক'লে আমাৰ অসমত সকলোৱে জানেই জোনবিল মেলা কেনেকুৱা তিৱা মৰিগাঁৱত হয় তাতে মানে সেয়া সকলো আমাৰ তিৱা সম আমাৰ সম্প্ৰদায়ৰ মানুহসোপা লগ খায় লগ হৈ তাতে একেলগে ফূৰ্তি কৰে আকৌ আমাৰ তিৱা বিহুটো আছেই সেইটো বিহুটো আৰু বেছি ভাল লাগে মানে তিৱা বিহু আমাৰ আমাৰ আমাৰটো এতিয়া এইটো আৰু এটা আছে সেইটো হৈছে আমি বিহু আমাৰ মনে পতা বিহু আছে মানে সেইপিনে কঠিয়াতলী ৰেং বেং সেইটো চাইডত মানে কি সেইটো চাইডত মানে কি বিহুটো আমাৰ তিৱা সকলে সেইটো আমাৰ এই বহাগ বিহু কিবা বিহু পাতিলে অনুষ্ঠান পাতিলে সেইটো সিহঁতে এক্সট্ৰাকে এটা আমাৰ ফূৰ্তি হয় হেৰি এটা হৈ যায় তাত তাৰ মানে সেইটো এটা বিহু ফূৰ্তি লগা তাত হৈ যায় অনুষ্ঠান হয় তিৱা সকলৰ বিহু নিচিনা পাতে বিহুতকে মানে বেলেগ ধৰণৰ আমাৰ যে লগ খাই আছোঁ তিৱা মানুহ তাতে তাত মানে কঠিয়াতলী সেইটো চাইডত হয় নগাঁও কঠিয়াতলী সেইটো চাইডে তাত মানে কি এক্সট্ৰাকে সেইটো ভাল লাগে তাৰপিছত আমাৰ তিৱা মানুহবিলাক চব লগ লগ খাই তাতে আমাৰ আমাৰ আলোচনা হয় মানুহসোপা এতিয়া বিশেষকৈ আমাৰ এতিয়া মৰিগাঁও মৰিগাঁও জোনবিল মেলা মানে আমাৰ অসমৰ বিখ্যাত মেলা সেইটো আমাৰ তিৱাসকলৰ তাতে তাৰপিছত আমাৰ বহাগ বিহুৰ সময়ত তাত এটা আমাৰ আৰু এটা আমাৰ মেলাৰ পাতে আমাৰ তিৱাসকলে মেলা বুলি কয় তাতে সেইটো মেলাত মানে কি আৰু সেইটো মানে ক'ব নালাগে সেইটো মেলা বুলি ক'লে মানুহবোৰে একদম মেলে একদম পুৰা যিমান মিতিৰ কুটুম আছে ধৰক চব যায় তাৰমানে সেই মেলাত মেলা মানে তাত ৰজাঘৰ থাকে গোভা ৰজা মেলা পাতে মেলাত মানে বহুত মানুহ হয় তাতে মেলাত আমাৰ তিৱাসকলৰ সেইটো পৰম্পৰা মানে সেইটো তাত লগ খাই একেলগে মেলা পাতে ইঘৰে সিঘৰে আদান প্ৰদান কৰে তাত মানে হেৰি কৰে মেলা পাতিলে গোঁসাই উলিয়াই গোঁসাই উলিয়াওতে তাৰমানে সকলোৱে লগ খাই তাত মেলাবিলাক মেলাটো চাই তাত চাই পিনে যি যি ঘৰৰ পৰা মানে কি আমি হেৰি গোঁসাই আনিব ৰজা পাতে সেই ৰজা ঘৰততো আৰু ক'বই নালাগে গোটেইসোপা মানে এটা সমাজ বহি ধুনীয়াকৈ মানে গোটেই সোপা মিলি কৰি একে একেলগে ফূৰ্তি ফাৰ্তাকে খাই তাৰপিছত গোটেইখিনি নাচি নাচি আহি থাকিব আৰু